হেল্ল' অঁ নমস্কাৰ ৰশ্মিতা দাস হয়নে অঁ মই গোলাঘাট ব্ৰাঞ্চৰ এল আই চিৰ মাধৱ দাসে কৈছোঁ হয় মই আপোনাক আপোনাৰপৰা দহ মিনিট সময় এটা পাম নেকি অঁ অঁ এই মই মানে আমাৰ এল আই চি এটা নতুন প্ৰডাক্ট লঞ্চ কৰিছে আৰু সেই স্কিমটো মানে আজিকালি বহুত চলিছে আৰু মই সেইকাৰণে আপোনাক চিনাকি যিহেতু মানে আগতে লগ পাইছোঁ এবাৰ হেৰিত আপোনাক বোলো জনাওঁ কথাটো

আপোনাৰ বয়স কিমানমান হৈছে বাইছ বছৰ ন অঁ আপোনাৰ নামত আগৰ এল আই চি কিবা চলি আছে নেকি পলিচি হয় আপুনি কিহত কৰে বা কিবা চাকৰি কৰেনে ব্যৱসায় কৰে অঁ পঢ়ি আছে ন ঠিক আছে এতিয়া আপোনাৰ আপোনাৰ নামতে এটা ভাল স্কীম আছে আৰু সেইটো ঘৰখনেও দিব পাৰে এটা মানে বাৰ্থডে' গিফ্ট হিচাপে মানে এটা প্ৰতিবছৰে আপোনাৰ জন্মদিনৰ দিনাখন এটা উপহাৰ পোৱা নিচিনা এটা স্কীম আছে সেই স্কিমটো আপোনাক আপুনি কৰাই ল'ব পাৰে বা আপোনাৰ দেউতাক ক'লেও দেউতাই আপোনাৰ নামত কৰাই দিব পাৰে মানে সেইকাৰণে আপোনাৰ বয়স মিনিমাম ওঠৰ বছৰ ওঠৰৰপৰা পঁচপন্ন বছৰ ভিতৰত কৰাব পাৰি এইটো আৰু মেইন এক নম্বৰতে লাগিব আধাৰ কাৰ্ডটো আজিকালি প্ৰয়োজন হয় আৰু লগতে মানে বেংক পাছবুকটোও বহুত প্ৰয়োজন হয় এইটো লাগিবই মানে আৰু এইটো সময়সীমা আছে দহ বছৰ দিব লাগে দহ বছৰ মিনিমাম এক লাখকৈ যদি দিয়ে আপোনাৰ তেৰ নম্বৰ বছৰৰপৰা আপুনি প্ৰতি বছৰে নব্বৈ হেজাৰকৈ মানে আজীৱন পাই থাকিব আপুনি যদি এশ দহ বছৰো জীয়াই থাকে এশ দহ বছৰলৈকে সেই নব্বৈ হেজাৰমানকৈ নব্বৈ হেজাৰেই আৰু মানে অকণমান এশ দুশ টকামান ইফালো সিফাল হ'ব ইমানকৈ আপুনি পাই যাব প্ৰতিটো বাৰ্থডেতে পাব আৰু এই পইচাটো বোলে মই বাৰ্থডেত নলওঁ নলয় নোলোৱাকৈ আপুনি এটা কম্পাউণ্ড ইণ্টাৰেষ্ট হয় যিটো চক্ৰবৃদ্ধি সূদ বুলি কয় সেই চক্ৰবৃদ্ধি সূদটো পইচাটো ৰাখি থ'ব পাৰিব মানে পাঁচ টকা পঞ্চাছ পইচা সূদত আৰু সেইটো আপোনাৰ কোটি টকাৰ কোটি টকাৰ কাম কৰিবগৈ মানে অঁ হ'ব হ'ব দেউতাৰ নামত হ'ব হয়

অঁ অঁ ঠিক আছে তেতিয়া ঠিক আছে মই আজিতো নোৱাৰিম বাৰু কাইলৈ ৰাতিপুৱা টাইমত বা গধূলি টাইমত যাব পাৰিম অঁ ঠিক আছে হয় নেকি অঁ চিনি মানে শুনিছোঁ বাৰু জেগাডোখৰ ঠিক আছে মই কাইলৈ অঁ অঁ ঠিক আছে ৰাতিপুৱা সাতটামান বজাত মই পাই যামগৈ ঠিক আছে ঠিক আছে মই কাইলৈ সাতটা বজাত গৈ আছোঁ